আমাৰ গাঁৱত নলবেৰীয়া ভাষাটো অলপ নলবেৰীয়া ভাষাটোতে কওঁ তাৰউপৰিও নলবেৰীয়া ভাষাতকৈ অলপ গাঁওবিলাকত অলপ বেলেগ ভাষা যেনে জাগ্ৰাত বেলেগ ভাষা আৰু বেলশৰত বেলেগ ভাষা যেনে গাঁওতে তাহান তাহান তোহোন ভাষাবিলাক ব্যৱহাৰ কৰে আৰু নলবেৰীয়াতো নলবেৰীয়া ভাষা বেলেগ লিখাটো বেলেগ কিন্তু অসমীয়া ভাষা লিখাটো বেলেগ কিন্তু উপভাষাটো অলপ বেলেগ সেনেকুৱাকৈ উচ্চাৰণ কৰা হয় যেনে বৰভাগতো বেলেগ ভাষা অলপমান বেলেগ বেলেগ ধৰণৰ যেনে যেনে তাহান তোহোন ভাষাটো বেছিকৈ চলে